হেল্ল' হেল্ল' দাদা অঁ মই এই কালি যে বুক কৰিছিলো আপোনাৰ তেজপুৰলৈ বুলি অঁ মই সেই বাইদেউৱে কৈছোঁ হেৰি মানে আজি মোৰ যোৱা কথা আছিলে যদিও ঘৰত বৰ অসুবিধা এটা হ'ল মানে সেইটো কাৰণে মই আজি যাবগৈ নোৱাৰিম এতিয়া আপোনাক মানে আগতীয়াকৈ ফোন কৰিছো এইটো কাৰণেই কালি যে আপোনাক এডভান্স দিছিলোঁ গোটেই দিনটোৰ কাৰণে বুলি আপোনাক বুক কৰাৰ কাৰণে এডভান্স আপুনিয়েই কৈছিলে টকা পঁচিছশ এটা ভৰাই দিবৰ কাৰণে এতিয়া যাব যিহেতু নোৱাৰিম গতিকে আপুনি পঁচিছ এইটো মোৰ সেই ফোন পে'ত আপুনি ঘূৰাই দিলে মানে ভাল পাম